মোৰ আৰু মোৰ পৰিয়ালত টেকন'ল'জীয়ে সকলো ক্ষেত্ৰতে আজিকালিৰ দিনত সহায় কৰি আহিছে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে প্ৰত্যেকটো কামতে টেকন'ল'জীয়ে মোক সহায় কৰে টেকন'ল'জীৰ দ্বাৰা ৰাতিপুৱা শুই উঠাৰ এলাৰ্মটো দিয়া পৰ্যন্ত দিনটোত বিভিন্ন কাম কাজত আমি ফোন ব্যৱহাৰ কৰোঁ লেপটপ ব্যৱহাৰ কৰোঁ বা আজিকালি নিউজ এটা চাবলৈও আমি ফোনতেই চাব পাৰোঁ এয়া কেৱল টেকন'ল'জীৰ বাবেই সম্ভৱ বা বিদ্যা ল'ৰা ছোৱালীয়ে নিজৰ শিক্ষা জীৱনৰ যিকোনো বস্তু আজিকালি গুগলত চাৰ্ছ কৰিলেই পাব পাৰে বা যিকোনো ধৰণৰ ক্লাছ বুজি নাপালেও তেওঁলোকে ইউটিউবত চাই পেলাই বুজি উঠিব পাৰে তাৰপিছত বিভিন্ন ধৰণৰ বেংকলৈ নগ'লেও অনলাইন পেমেণ্টৰ দ্বাৰা যিকোনো ধৰণৰ কাম ঘৰতে কৰাটো আজিকালি একেবাৰে সহজ হৈ উঠিছে তাৰোপৰি আজিকালি কোনো ধৰণৰ চিঠি পত্ৰৰ যুগ বা ডাকঘৰলৈ গৈ কাৰোবাক চিঠি দিয়াৰ যুগ নাই ঘৰতে বহি ফোন কৰিব পাৰি ঘৰতে বহি মেচেজ কৰিব পাৰি বা দূৰত থকা আত্মীয় কোনো স্বজনক ফোনত ভিডিঅ' কল কৰি চাবলৈও আজিকালিৰ দিনত সম্ভৱ গতিকে নতুন দিনৰ টেকন'ল'জীয়ে আজিকালিৰ জীৱনৰ উন্নয়নত বহুতখিনি আগবাঢ়িছে গতিকে ফোনেই হওক বা টেকন'ল'জীয়ে হওক মোৰ বা মোৰ পৰিয়ালক এই উপৰোক্ত কথাখিনিৰ দ্বাৰা সহায় কৰি গৈছে